অ হেল্ল' এইটো এডমিশ্যন ল'ব লাগিব পাঁচ তাৰিখে আছে ডেট অ ফৰ্মখন ঠিক কৰিব লাগিব হয় তাৰ হেৰি কৰিব পান কাৰ্ড আৰু হেৰিখন লৈ আহিব এই আধাৰ কাৰ্ডখন পইচাটো আপোনাৰ পাঁচ হাজাৰ টকা মাহে মাহে লয় এনে তাৰ হাইটতো কিমান মাহে মাহে পা এহেজাৰ টকাকৈ দিব লাগিব অ অ এনে হাইটটো কিমান তাৰ ওখটো কিমান ওখটো কিমান তাৰ এইটো কেইফুট আছে তাৰমানে হেৰিটো হাইটটো মানে ওখটো ওখটো কিমান আছে কেইফুট আছে অ অ এনে হাইটটো কিমান হাইটটো ওখটো কেইফুট হ'ব এনে পাঁচ ফুটমান হ'বনে অ অ ঠিক আছে বাৰু আপুনি

অ আপুনি সোনকালে এডমিশ্যনটো লৈ ল'ব পাঁচ তাৰিখৰ দিনাখন অ ঠিক আছে হ'ব দেই মই ৰাখিছোঁ এতিয়া মোৰ আৰু ফোন আহি আছে হ'ব ঠিক আছে